এক জানী জানুৱাৰী দুহেজাৰ পাঁচ পাঁচ মাৰ্চ দুই হাজাৰ চাৰি চৈধ্য মে' দুই হাজাৰ চৈধ্য পঁচিছ ডিচেম্বৰ দুই হাজাৰ দুই বিছ আগষ্ট দুই হাজাৰ বাইছ